হয় মোৰ এতিয়া চৌষষ্ঠি বছৰ বয়সত মোৰ শ্ৰী শ্ৰী মদভাগৱত কিতাপ দ্বাদশ স্কন্ধ সম্পূৰ্ণ ভাগৱতৰ গদ্যৰূপ সেই কিতাপখনে মোক বহুতো মোহিত কৰিছে আৰু ইয়াক যি গদ্যৰূপে সেই ৰচনা কৰিছে বিভিন্ন অনুবাদকসকল হৈছে শ্ৰীমন্ত শংকৰদেৱ গোপালচন্দন শ্ৰী ৰাম এনেকৈয়ে ধৰি ভাগৱত স্কন্ধ কিতাপখনে মোক বহুত মোহিত কৰিছে এই কিতাপখনেই প্ৰায় মোৰ এইটো বয়সত মই প্ৰায় নামঘৰলৈ যাওঁ আমাৰ ওচৰতে নামঘৰতে আমি সদায় তিনি চাৰি ঘণ্টা আমি কিতাপখনৰ পৰাই আমি পঢ়োঁ আৰু তাৰ পৰাই আমি ভকত বৈষ্ণৱৰ লগত এই কথা আলোচনা কৰোঁ বিশেষকৈ সদায় এই কিতাপখনৰ এটাই আমাক অনুপ্ৰেৰণা জগাইছে ইয়াত সদায় সত্য পথত চলা এটা হেৰি দিছে মিছা কাৰোবাক আশ্ৰয় নোলোৱা এটা হেৰি পাইছোঁ অনুপ্ৰেৰণা পাইছোঁ আৰু সত্য় সদায় জয় সেইটোতো আমি জানোৱেই আৰু কাকো অপকাৰ নকৰা বা নিজৰ কৰ্মৰ ফল নিজে ভোগ কৰা বা অসৎ কামত লিপ্ত নোহোৱা এইবিলাক বহুত কথাই আমি এই কিতাপখনৰ পৰাই অনুপ্ৰেৰণা পাইছোঁ সঁচাই এইটো বয়সত আমি এইবিলাকেই হেৰি কৰিব লাগে পঢ়িব লাগে আৰু আনকো আমি এই সম্পৰ্কত বস্তুটো ভকত বৈষ্ণৱক গোটাই মেলি আমি হেৰিক ভাল কৰিব লাগে ৰাইজক